অ বাইদেউ মই গুৱাহাটীৰপৰা কৈছিলোঁ

অ ওম আচ্ছা আচ্ছা আচ্ছা ঠিক আছে বাৰু আৰু হোটেল টুতেল ব্যৱস্থা তাতে হ'ব নহয় অ বাচ্ছা টাচ্ছা লৈ যাব পাৰিমতো

অ এদিন থাকিম এদিন থাকিম মানে

আচ্ছা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে দিয়ক মই যাম মানসত পায়তো আজিকালি জন্তু তন্তু দেখা পায়নে অলপ ৰাতিপুৱাতে ওম ওম ওম ওম ওম অ অ আচ্ছা আচ্ছা